হেল্ল' মই আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা চিকেন চাওমিন অৰ্ডাৰ কৰিছিলোঁ আৰু এই চিকেন চাওমিনখিনি অন কেচ অন ডেলিভাৰী কৰা কাৰণে কৈছিলোঁ কিন্তু আপোনালোকৰ কেচ অন ডেলিভাৰী চিষ্টেম নাই আৰু সেইকাৰণে এই অৰ্ডাৰটো কেনচেল কৰিলোঁ আগলৈ এই কেচ অন ডেলিভাৰী চিষ্টেমটো ৰাখিলে ভাল হয়